হাঁহ কুকুৰা পুহিবলৈ হ'লে হাঁহ বা কুকুৰাৰ বিষয়ে পালকজন আগতেই অলপ অভিজ্ঞতা থাকিব লাগিব

হাঁহ হাঁহৰ গঁৰালটো সদায় শুকান জেগাত হ'ব লাগে তলিখন কেতিয়াও হাঁহ গঁৰালটোৰ তলিখন কেতিয়াও তিতা বা জেকা হ'ব নালাগে আৰু সদায় ৰ'দ ঘাই হ'ব লাগে গঁৰালটো এনেধৰণৰ হ'ব লাগে বাহিৰৰ বতাহ ওলোৱা সোমোৱা কৰি থাকিব পৰা হ'ব লাগে হাঁহ পুহিবলৈ হ'লে পানী নিত্যান্তই প্ৰয়োজন হাঁহে সাঁতোৰিব পৰাকৈ ওচৰত পুখুৰী থাকিলে পুখুৰী এটা নিত্যান্তই প্ৰয়োজন হাঁহ পুহিবলৈ হ'লে বহলভাৱে হাঁহ কুকুৰা হাঁহ চৰিবলৈ পালে বা পানীত সাঁতোৰিবলৈ পালে সিহঁতৰ স্বাস্থ্য পাতিও ভালে থাকে আৰু বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰিব পাৰে শামুক বা পোক ভেকুলী আদি খাই পেলাহেনি চৰি থাকিব পাৰে হাঁহৰ গাত হাঁহে যদি পানীত বুৰিয়াবলৈ পায় গা ধুবলৈ পায় হাঁহৰ গাত যিখিনি হুমি জাতীয় বস্তু লাগি থাকে ওকণিজাতীয় বস্তু যিখিনি লাগি থাকে সেইখিনি নোহোৱা হয় সিহঁতে হাঁহৰ গাত থিতাপি ল'বলৈ সুবিধা নাপায় হাঁহ সদায় পানী পানী পানীতহে ডাঙৰ হয় বামত যদি পোহা যায় হাঁহটো দেখিবলৈ একেবাৰে লেতেৰা হয় ধূলি বালি লাগি বোকা পানী লাগি একেবাৰে লেতেৰা হৈ যায় দেখিবলৈ বেয়া হয় আৰু সময়মতে দানা পানী দিব লাগিব আমি সাধাৰণতে ভুচি আৰু ধানৰ তুঁহ তুঁহৰ লগত ধান মিলাই দিওঁ সময়মতে সিহঁতক খাবলৈ দিওঁ যদি তেনেকুৱা কৰা নাযায় কৰা নাযায় দিনটোত যদি অকল পানীত চৰিছে বুলি চৰি পেলাহেনি তেনেকৈয়ে বান্ধি থোৱা যায় তেনেকৈ হ'লে হাঁহ কেতিয়াও ডাঙৰ নহয় ভাল ফল নাপায় হাঁহ হাঁহৰ বেমাৰ বেমাৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কোন মাহত কি বেমাৰ হয় এনেকৈ ফাগুন চ'ত মাহত হাঁহৰ বেমাৰ হয় আকৌ ইফালে শাওন ভাদ মাহত হয় শাওন ভাদ মাহত বাহিৰত চৰিবলৈ দিয়া হাঁহবিলাকৰ সাধাৰণতে মা পথাৰত পোনা মাছবিলাক খাবলৈ পাই পেলাহেনি আমাৰ ধাৰণামতে তিতা পুঠি মাছৰ পেটুটো তিতা মাছ খাই পেনি হয় বুলি আমি ধাৰণা কৰি লওঁ সেইকাৰণে সেইকেইদিন অলপ দিন হাঁহখিনি বান্ধিবলগীয়া হয় নহ'লে হাঁহখিনি হাঁহৰ বেমাৰ হ'লে বচাবলৈ বহুত টান তাৰ প্ৰতি আমি চিকিৎসকৰ লগত পৰামৰ্শ কৰি তাৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰোঁ বা কৰিব লাগিব যদি তাকে কৰা নাযায় হাঁহখিনি যদি বেমাৰ হোৱা আগজাননী গম পোৱাৰ লগে লগে যদি হাঁহখিনি বান্ধি দিয়া নাযায় সিহঁতক যদি পানীত পুনৰ চৰিবলৈ দিয়া যায় তেতিয়াহ'লে হাঁহ একেবাৰতে গোটেই হাঁহ গঁৰালৰ হাঁহ শেষ হৈ যোৱা উদাহৰণ আছে আমাৰ নিজেৰে হৈছে তেনেকুৱা ঠিক তেনেদৰে কুকুৰা গঁৰালটো সদায় মাটিৰপৰা ওপৰত হ'ব লাগে দুফুটা দুফুট আঢ়ৈ ফুট ওপৰত হ'ব লাগে কমকৈও কুকুৰা গঁৰাল সদায় চফা কৰি ৰাখিব লাগিব বা হাঁহৰ গঁৰালো সদায় চফা কৰি ৰাখিব লাগে বাহিৰেও বতাহ আদান প্ৰদান হোৱাকৈ কুকুৰা গঁৰালো তেনেকৈ বনাব লাগিব কুকুুৰাই উমনি ল'ব পৰাকৈ গঁৰালতে ব্যৱস্থা কৰি দিব লাগিব খেৰ দি খেৰৰ জুলুঙা বনায় উমনি দিব পৰাকৈ বা উমনি কণী পাৰিবলৈ সিহঁতি হাঁহৰ নিচিনাকৈ মাটিত কণী নাপাৰে মাটিতত কণী পৰাটো মানে সিহঁতি অকণমান অসুবিধা হয় নেকি বুলি ভাবোঁ সিহঁতি সদায় খেৰ বা তেনেকুৱা কোমলজাতীয় বস্তুৰ ওপতে কণী পাৰিবলৈ বিচাৰে আমাৰ ঘৰত তেনেকৈ দেখোঁ আমি তেনেকৈয়ে দিওঁ ঠিক তেনেদৰে কুকুৰা পুহিবলৈ এডোখৰ বহল জেগা লাগে কুকুৰাই যিহেতু নিজে আৰ্জন কৰি খোৱা নিচিনাকৈ যিকোনো বস্তু ভৰিৰে খুচৰি খায় ভালপায় কুকুৰা বেমাৰ এটা বেমাৰে বেছিকৈ সঘনাই দেখা যায় টোপনিয়াই কি কি বেমাৰৰ কাৰণে কিহৰ কাৰণে এইটো টোপনিয়াই নাজানো সেই টোপনিওৱা দেখাৰ লগে লগে কুকুৰাখিনি এজন চিকিৎসকে কোৱা মতে বাকী ভাল হৈ থকা কুকুৰাখিনি সেইখন বাৰীৰপৰা সম্পূৰ্ণ আঁতৰলৈ লৈ যাব লাগে বোলে তেতিয়াহে হেনো বচে গতিকে আৰু পানী খুব টোপনিয়াই টোপনিয়াই খুব পানী খালে খোৱাতোৱে বোলে লক্ষণ বুলি কৈছে কিন্তু ই কিমান কি সঁচা মিচা নাজানো কুকুৰাই পানী খালেই বেমাৰ হয় বুলি কয় কিন্তু কুকুৰাই সুস্থ কুকুৰাইও পানী খাব লাগে আৰু অসুস্থ কুকুৰাইও পানী খায় তেনেদৰেই পালকসকল হাঁহ বা কুকুৰাৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা থাকিব লাগিব অভিজ্ঞতা থাকিলেহে বস্তুটো ভালদৰে প্ৰতিপালন কৰি পুহিব পৰা যাব আৰু লাভৱান হ'ব পৰা যায়